আমাৰ অঞ্চলত আৰম্ভ কৰিব পৰা ব্যৱসায়সমূহৰ ভিতৰত মই যোনটো ব্যৱসায় আৰম্ভ কৰিম সেইটো হৈছে কৃষি য'ত আমাৰ কৃষি মানে শাক পাচলি ব্যৱসায় য'ত আমাৰ ইয়াত শাক পাচলি ব্যৱসায়ৰ কাৰণে মাটিও উপযোগী মাটি উপযোগীৰ লগতে ইয়াত পানীৰ সুবিধা আছে জৈৱিক সাৰো প্ৰস্তুত কৰিবলৈ ইয়াত নিৰ্দিষ্ট এটুকুৰা ঠাই আছে আৰু এই ব্যৱসায়টো আৰম্ভ কৰা একমাত্ৰ কাৰণ হৈছে আজিকালি বজাৰত যিবোৰ শাক পাচলি পায় সেইবোৰ বোৰ হাইব্ৰীড শাক পাচলি বুলি কোৱা হয় যোনবোৰ কিছুমান ৰাসায়নিক সাৰ প্ৰয়োগ কৰি ই প্ৰস্তুত কৰা হয় সেইবাবে মই আমাৰ থলুৱাভাৱে যোনটো জৈৱিক সাৰ যেনে কেঁচু সাৰ গোবৰ সেইবোৰ যি যোনটো শাক পাচলি প্ৰস্তুত কৰিম সেই শাক পাচলি মই বজাৰত গৈ বিকিব পাৰিম